হয় হয় কওক

অ' সোণৰ দাম আপোনাৰ এতিয়া আপুনি দহ গ্ৰামত আপোনাৰ পঁচপন্ন হাজাৰ মান চলি আছে হয় এডভান্স আপুনি পেমেন্ট কৰিব লাগিব টুৱেণ্টি পাৰচেণ্ট আপুনি এডভান্স দিব লাগিব অ' বিহুৰ আগত আপুনি ই এ পাৰিব আপুনি আপুনি আপুনি এডভান্স দিব লাগিব টুৱেন্টি পাৰচেন্ট তেতিয়া আপুনি বিহু আগত ওলাই যাব আপোনাৰ বিহু এতিয়া হয় হয় কওক বিহু আপুনি কেই মানে কেতিয়া বিহুতে কেতিয়া লাগে আপোনাক আপুনিও পাই যাব আপুনি টুৱেন্টি পাৰচেন্ট খালি আপুনি পে পেমেন্ট লৈ আহিব লাগিব পেমেন্ট আপুনি পাই যাব আপুনি অৰ্ডাৰটো দি থৈ যাব যিটো আপুনি যিমান সোনকালে আপুনি অৰ্ডাৰ দিয়ে আৰু সিমান সোনকালে আপুনি বস্তুটো পাব হয় মেম আপুনি খালি টুৱেন্টি টুৱেন্টি পাৰচেন্ট আপুনিই খালি পেমেন্টটো আপুনি আনি পিনি অৰ্ডাৰটো দি থৈ যাবহি সোনকালে তাকে আপোনাক কে কেনেকুৱা ডিজাইনৰ লাগে বা আপুনি ডিজাইনটো আপুনি হয় আপুনি সোনকালে দি থৈ যাব আপুনি অৰ্ডাৰটো পাই যাব বিহুতে পাই যাব ঠিক আছে